যোগাসনৰ অভ্যাস কৰাৰ পাছত মোৰ কিছুমান শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি লক্ষ্য নিশ্চয় কৰিছোঁ যোগাসন মই কৰা অভ্যাস কৰা নাছিলোঁ আজি যোগাসন অভ্যাস কৰাৰ তিনি চাৰি মাহমান হ'ল আৰু এই যোগাসনত মই যোৱাৰ কিছুদিন পিছৰ পৰাই মই মোৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি কিছু লক্ষ্য কৰিছিলোঁ যেনে ধৰক আপোনাৰ মোৰ প্ৰথমতে মোৰ ভৰিৰ গোৰোহাৰ বিষ আছিলে আৰু এই যোগাসনত যোৱাৰ পিছৰ পৰাই মোৰ এই ভৰিৰ গোৰোহাৰ বিষটো কম হ'বলৈ ধৰিছে আৰু মনটোও ধৰক আগতে যেনেকে মোৰ কিবা ইমান ভাল লগা নাছিলে এতিয়া মনটো একপ্ৰকাৰ প্ৰফুল্লিত হৈ থাকে মনটো অকণমান আনন্দ উল্লাসৰ মাজেৰে পাৰ হয় আৰু হাঁহি ধেমালিৰে পাৰ হয় ঠিক তেনেকৈ ধৰক আগতে যেনেকৈ মোৰ মনটো গোমোঠা মাৰি আছিলে বা ধৰক মোৰ সিমান শাৰীৰিক সুস্থিৰতা অনুভৱ কৰা নাছিলোঁ এতিয়া ঠিক তেনেকুৱা সেই অনুভৱটো নাইকিয়া হৈছে এতিয়া মোৰ দেহটো প্ৰায় একপ্ৰকাৰ সুস্থিৰতা বুলি কলেও ভুল নহ'ব